অঁ কোৱা অঁ হেল্ল' কোৱা

অঁ অঁ মই এতিয়া সহায় এটা বিচাৰিছা হয় কি সহায় বাৰু কোৱাচোন এনেকে কিমান লাগে অঁ অঁ কিমান লাগিব কোৱাচোন অঁ লাগিব বুলিয়ে মোৰতো এতিয়া পইচা হাতত নাই মোৰে আছে মানে কেটকামান বেংকতে আৰু বেংকত যদি মই তুমি বিচাৰিছা যদি দিব পাৰো আৰু কেইটকামান বেংকতো একেবাৰে সুদা কৰি দিব নোৱাৰো তোমাৰ যি অকমান যিমানখিনি লাগে মই সিমানখিনি দিম বাৰু কিমান দিনত ঘূৰাব পাৰিবা তুমি কিমান দিনত ঘূৰাব পাৰিবা অঁ তেনেহ'লে অঁ লগে লগে দিয়া যদি কেইদিন লাগিব তথাপিতো অঁ হ'ব বাৰু তেনেহ'লে মই বেংকলে যাই কেনে তোমাক উলিয়াই দিব লাগিব গোটেইকেইটা উলিয়াই দিলে মানে মোকো একেবাৰে সুদা সুদা হৈ কৰিব নোৱাৰিম ন সুতটো থাকিব কিমান লাগিব মানে মুঠতে মুঠতে কিমান লাগিব হ'ব বাৰু সিমান লাখ নোৱাৰিম দেই মই অলপমান তাৰপিছত কমতিকে দিব পাৰিম মোৰ হাতত নাই এক লাখ মানে আহিছোঁ আৰু অঁ মোক খালী সোনকালে তুমি ঘূৰাই দিব লাগিব আৰু দেই মই সেইকাৰণে মোৰ অঁ এই মানে দিব লাগিবই মোৰতো জানাই মোৰতো ঘৰত মানে সেইকিটা পইচাৰে চলিব লাগে অঁ আৰুনো কি ক'ম বাাৰু সেইখিনি পইচাকে তুমি যদি খুজিলা দিম বুলি মই ভাবি আছোঁ আৰু বেংকৰ পৰা আনি দিব লাগিব মোৰ হাতত এতিয়া নাই অঁ ফেক্টৰীটো ইনকম হ'লেই হয় আৰু ন ইচ্ছা কৰিছা যদি তুমি অঁ সেইকাৰণে মানে খুজিছাই যদি দিম বুলি দিম বুলি কোৱা নাই দিম বুলিয়েই ভাবি আছোঁ আৰু ভাবিছোঁ ভাবিছোঁ আৰু মই বেংকলে যিদিনাখন যাব লাগে তুমি সেইদিনাখন ক'বা আৰু মই বেংকৰ পৰা তোমাক উলিয়াই দিম আৰু কালিয়ে লাগিছিলে যদি ওলাবা আকৌ বেংকলে তাতে দিম আৰু অঁ

দলিল আকৌ এখন লিখি কিবা বেংকৰ কথাটো অঁ অঁ এক লাখ টকা দিব হ'লে মই মুখৰ কথাত দিব নোৱাৰিম তোমাক তুমি হেৰি কৰি দিব লাগিব অঁ তেতিয়াহে এই তুমি কিমান সময়ত যাবা মোক সেইটো তুমি ওলাবা ময়ো ওলাম যাম আৰু অঁ অঁ ওলাব লাগিব তেনেহ'লে অঁ খাই বৈ আও ওলাই যাম আৰু তুমি এতিয়া থাকা তুমি থাকা গুৱাহাটীত মই থাকোঁ ডিব্ৰুগড়ত তুমি এয়া খুলিম বুলি ভাবিছা যাওঁতেতো টাইমো লাগিব তোমাৰো টাইম লাগিব মোৰো টাইম লাগিব অঁ তেনেকেই কৰি দিবা বাৰু অঁ হ'ব বাৰু দিম বাৰু সেইটো নিদিওঁ বুলি কোৱা নাই আশা কৰিলা যদি তুমি পাবাই কিন্তু লিখা লিখি কিবা এটা চাই এটা লাগিবতো দলিলৰ হৈ পিনে নহয় জানো মুখৰ কথাত আজিকালি একা নহয় নহয় অঁ হ'ব সিমানতে সামৰনি মাৰিছো দেই হ'ব